আমাৰ পৰিয়ালত আগৰ পৰাই চলি অহা বুলি ক'লে আচলতে বিহুৰ লগত জড়িত যিখিনি পৰম্পৰা আছে সেইখিনি আছেই তাৰ উপৰিও গীতা পাঠ শংকৰদেৱৰ তিথি মাধৱদেৱৰ তিথি জন্মাষ্টমীৰ তিথি লক্ষ্মীপূজা তুলসী পূজা আই সকাম বিশ্বকৰ্মা পূজা সত্যনাৰায়ণ পূজা এই সকলোবোৰ পুৰণি দিনৰ পৰাই আমাৰ ঘৰত চলি আছে বিহুৰ পৰম্পৰা বুলি ক'লে আচলতে বিহুত আমি বয়োজ্যেষ্ঠ সকলক ৰাতিপুৱা মূৰ গা ধুই আশীৰ্বাদ লওঁ তাৰপিছত প্ৰতিটো বিহুতে বিহুৰ শৰাই দিওঁ বিহুৰ চাকি দিয়া হয় আৰু বিহুৰ বাকী কাম কাজখিনিতো আছেই ধৰক পিঠা পনা লাড়ু তিলৰ লাড়ু নাৰিকলৰ লাড়ু বুনিয়াৰ লাড়ু বনোৱা হয় ঘৰ দুৱাৰ চাফ চিকুণ কৰা হয় এই সকলোবোৰ সকলোবোৰ কৰা হয় তাৰপিছত আমাৰ ঘৰত মানে গীতা পাঠৰ অনুষ্ঠানটো বহুত ডাঙৰকৈ পতা হয় গাঁৱৰ প্ৰায় সকলো মানুহকে মাতোঁ আমি গীতা পাঠ কৰা শুনিলেতো আপোনাৰ শুনি থাকিবই মন যাব গীতা পাঠ অনুষ্ঠানত শৰাই দিয়া হয় আৰু জা জলপান তাত দক্ষিণা দক্ষিণা দিয়া হয় আৰু ভোজনি সজোৱা হয় সকলোখিনি যোগাৰ কৰা হয় আৰু তাৰ উপৰিও আন আন পূজা পাতল সমূহ আছেই লক্ষ্মীপূজা আমি লক্ষ্মীদেৱীৰ আৰাধনা কৰোঁ আহিন মাহত পূৰ্ণিমা তিথিত লক্ষ্মীপূজা পতা হয় লক্ষ্মীপূজাত বিভিন্ন ধৰণৰ মিঠাই খীৰ নাৰিকলৰ চিৰা আদি খাওঁ আমি আকৌ তেনেকৈ সৰস্বতী পূজাও পতা হয় দেৱীৰ সৰস্বতী বন্দনা কৰিবৰ বাবেই সৰস্বতী পূজা পতা হয় কিবা পৰীক্ষা আহি থাকিলে এ তাৰ এদিন বা দুদিনৰ আগতেই এদিন বা দুদিনৰ আগতেই আমি খীৰ নতুবা পায়স বনাই পেলাই ওচৰৰ ল'ৰা ছোৱালীক মাতি আনি খোওৱা হয় আৰু প্ৰাৰ্থনা কৰোৱাও হয় প্ৰাৰ্থনা কৰি আমি উঠি খাবলৈ দিওঁ যিখিনি মানে বনোৱা হয় সেইখিনি খাবলৈ দিওঁ তিথি তিথি মতেতো সৰস্বতী পূজা মাঘ মাহৰ শুক্লা পঞ্চমী তিথিত পতা হয় তাৰপিছত বিশ্বকৰ্মা পূজা পতা হয় তাৰ তাৰ আগৰ পৰাই আমি বিশ্বকৰ্মা পজা পূজাটো পালন কৰোঁ প্ৰসাদো দিওঁ তেনেকৈ আঘোণ মাহত আই সকামো পাতোঁ গাঁৱৰ গাঁৱৰ নামতি সকলক মাতি আনি আই নাম লওঁ তাৰ পাছতে আমি ধৰক তাত আমি যিখিনি মানে লগাওঁ আৰু সকামত আমি ধৰক লুচি পুৰিও দিওঁ প্ৰসাদ দিওঁ পায়স আদিও খোৱাওঁ